অঁ হেল্ল' হেল্ল' অঁ কওক শুনি আছোঁ কওক অঁ কওক কওকচোন কওক অঁ অঁ অঁ বিধায়কে অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ মই যাম বাৰু কিন্তু হেৰি হ'ব এ টাইম এটা দিম সেই টাইমটোত ৰাইজ গোটাই থব ৰাইজ যেতিয়া সৰহকে থাকিলে ভাল হয় আৰু হ'ব সেইটো চেষ্টা কৰিব লাগে ল'ৰা ছোৱালী আমি কাম কৰাবোৰে আমাৰ যুক্তি আৰু আপোনালোকে এঘাৰটামান বজাত গোটাই থব অঁ যা হেল্ল' অঁ শুনিছোঁ শুনিছোঁ অঁ হ'ব হ'ব মই মোৰ মতে ভালে পাওঁ আপোনালোকে মুঠতে মানুহ অলপ গোটাই থব